অঁ গীতুমণি বাইদেউ অঁ মই দীপা হাজৰিকা বাইদেউ মই ছুগাৰ বৰ প্ৰব্লেম দিছে আপুনি কিবা ঔষধ পাতিৰ বিষয়ে জানে নেকি

হৈ গ'ল আজি প্ৰায় দুই তিনি বছৰমান বাঢ়িছে আকৌ বঢ়াৰ গতিকেতো আপোনাৰ কথা শুনি পেলাইতো মই আপোনালৈ ফোনটো লগোৱা হৈছে এতিয়ালৈকে কৰা নাই বাইদেউ

মই ডক্টৰ ঔষধ বুলি আগতে খাই আছিলোঁ এতিয়া প্ৰায় একবছৰমান হ'ল খোৱা নাই

হয় হয় হয়

হয় হয়

হয় বিষ হয় বিষ হয়

হয় হয়

অঁ তিতাটো খাব লাগিব নহ্

হয় হয়

হয় হয় অঁ হয় অঁ হয় হয় অঁ হয় হয়

ঠিক আছে হয় অঁ

হয় হয় ঠিক আছে আপুনি যিখিনি মানিব কৈছে সেইখিনি বাইদেউ মই মানিবলৈ চেষ্টা কৰিম আৰু মানি পেলাই কেনেকুৱা কি পাওঁ আপোনাক জনাম যদি অধিক হয় মই কিন্তু আপোনাক অকণমান অসুবিধা কৰিম দিগদাৰ দিম আৰু দেই বাইদেউ অঁ অঁ অঁ ঠিক আছে ঠিক আছে বাইদেউ ঠিক হ'ব দিয়ক